হাঁহ কুকুৰা পোহালৈ অলপ মানে প্ৰথমে আপোনাৰ ফাৰ্মখন বনাওঁতেই খৰচা হয় যেনে আমাৰ ইয়াত গাঁৱলীয়া বাঁহ টিং তেনেকৈ কিনি কামলা মানুহক তেনেকৈ প্ৰথমে খৰচা হয় আৰু তেনেকৈ খোৱাত ইমান যায় যদিও মুৰ্গী হাঁহ অকণমান দিন লাগে হাঁহেহে হাঁহ হে হাঁহে বছৰেকত দুবাৰ তিনিবাৰকৈ কণী পাৰি পোৱালি দিয়ে এনেই সেইয়া পোৱালি আমি পুহি লাভ হয় আৰু লাভ ঘৰৰ কিছু কামকাজ কৰিবপৰা যায় সেয়াই বিক্ৰী কৰা হয় হাঁহক কণীও বিক্ৰী কৰিবপৰা যায় আৰু পোৱালি ডাঙৰ কৰি ডাঙৰ কৰি হাঁহ বিক্ৰী কৰা যায় বিক্ৰী কৰিলে তেনেকৈ লাভালাভটো হয় আমাৰ এই গাঁৱত বহুত মানুহে তেনেকুৱা কৰিয়েই তেনেকুৱা দুই এটা লাভ কৰি আছে তেনেকৈয়ে ঘৰখন চলি আছে চলাই আছে প্ৰায় এতিয়া কুকুৰা কুকুৰাও এতিয়া বছৰেকত তিনিবাৰ বা দুবাৰকৈও কণী পাৰি পোৱালি উলিয়ায় উলিয়ায় তেনেকৈ এতিয়া আমাৰ গাঁৱত কুকুৰাৰো ৱেট ছিষ্টেমত বিক্ৰী হয় লোকেল কুকুৰা তেনেকৈ লাভালাভী হয় যথেষ্ট লাভ হয় আৰু তেনেকে সিহঁতক দানাও চাউল পাত ইত্যাদি আদি খোৱা খায় খোৱা খায় যেনে এতিয়া আপোনাৰ ব্ৰইলাৰ পুহিলে ব্ৰইলাৰত দানাটো বেছি লাগে সেইটো আপোনাৰ চল্লিছ পঞ্চাছ দিনৰ বস্তুটো মিচিয়ৰ্ড হৈ যায় কিন্তু তাত বহুতখিনি ঔষধ পাতি বহুতখিনি দৰকাৰ হয় মেডিচিন দিবলগীয়া হয় দৰকাৰ যিকোনো ঔষধ পাতিৰ কাৰণে চল্লিছ দিনত ডাঙৰ হয় কিন্তু তাতো বহুতখিনি বেমাৰ আজাৰৰপৰা হেৰি হয় সেইটো কাৰণে চৰকাৰৰ ফালৰপৰা ব্ৰইলাৰৰ ফাৰ্ম মানে নিজৰ খুলি পেলাই কোনোবাই পুহিলে বহুতখিনি হেৰি হয় সেইটো কাৰণে এতিয়া ঘৰে ঘৰে হাঁহ কুকুৰা প্ৰায় মানুহে আমাৰ পোহে পুহি পেলাই ইত্যাদি কৰি মেলি ঘৰ সংসাৰ চলি চলাই আছে প্ৰায়